ভাৰতত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি ক'বলৈ গ'লে আমাৰ দু দুৰ্গা পূজা দুৰ্গা পূজাত সকলোৱে মুৰ্তি চুৰ্তি আনি পূজা কৰা হয় আৰু তেনেদৰে ক'বলৈ গ'লে আৰু এটা উৎসৱ হৈছে গণেশ পূজা গণেশ পূজা ভাৰতৰ সকলো জেগাতে পতা হয় আৰু মুৰ্তি আনি মেলি তাত পূজা কৰা হয় আৰু দেৱলী দেৱালীতো ফটকা ফুটায় চব জেগাতে আৰু এটা হৈছে তেনেকুৱা উৎসৱ হোলী হোলীটোও ভাৰতৰ চব জেগাতে খেলা হয় আৰু আমাৰ আটাইতকৈ ডাঙৰ বন্ধৰ দিনটো বুলি ক'বলৈ গ'লে সেই দিনটো হৈছে পোন্ধৰ আগষ্ট পোন্ধৰ আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল সেইদিনাখন আমি পতাকা উত্তোলন কৰোঁ ইস্কুল হওক বা অফিচত হওক চবতে পতাকা উত্তোলন কৰা হয় তাত আমি ৰাষ্ট্ৰীয় গীত গাওঁ